হেল্ল' অঁ অ' নলবাৰীৰ ৰাস চাব যাব লাগে নহয় অ' সেইটো ৰাস চাই শেষেই হ'ব ৰাস শেষেই হ'ব আমি যাওঁতে যাওঁতে অ' এইটো লগ এটা লগ ল'লে হ'ল আৰু ময়ো যাম বাৰু অ' থিয়েটাৰ চিয়েটাৰ চাম অ' থিয়েটাৰ ভাল থিয়েটাৰ আহিছে এইবাৰ অ' তিন তিনখান তিনখান মান থিয়েটাৰ ভাল নাম কৰি আছে মানুহ বোলে ঢেৰ আৰু ৰাতিপুৱাই যোৱা টিকট কাটিব যাব লাগিব এতিয়া আজিয়ে যাওঁ নে অহাকালি যাওঁ অহাকালি যাওঁ মই ৰাতিপুৱা বাৰু টিকট কাটি আনিম অ' আপোনাৰ লগত কেইজনমান যাব অ' খাটাংতো তাৰমানে মই সেইমতে টিকট কাটিব লাগিবতো আচ্ছা ৰাতিপুৱাত মই টিকট কাটি আনো টিকট কাটি আনি তেতিয়া কোন শ্ব'ৰ হেৰি আমাৰ থিয়েটাৰখন হয় তেতিয়া গম পাম কাৰণ তাতে কেইবা শ্ব' চলেতো তিনিটামান শ্ব' চলেই সন্ধিয়াৰ লগে লগে আৰম্ভ হয় গতিকে এটা কাম কৰোঁ মই প্ৰথম কালি ৰাতিপুৱাই টিকট কাটি আনিম আৰু কোনখন থিয়েটাৰ কোনখন চাওঁ সেইটোতো এতিয়াই নকওঁ কাৰণ তাতে গৈ নাটক কোনখন ভাল ৰাইজৰ মুখত গম পামতো সেইমতে মই টিকটটো কাটিম টিকটটো কাটি লৈ তাৰপিছত হয়তো মই ফোন কৰি দিম নতুবা মই নিজেও লগ কৰিম আৰু কিবা অ' ৰাজ অলপ আগ ধৰি যাব লাগিব অলপ আগ ধৰি আমি প্ৰথম মন্দিৰ দৰ্শন কৰিম মন্দিৰ দৰ্শন কৰি সেৱা চেৱা কৰি উঠি তাৰপিছত আমি আমাৰ কাৰ্য্যসূচীত যাম থিয়েটাৰত সোমাম মন মন্দিৰ দৰ্শন কৰাৰ পিছত সন্ধিয়া হ'বয়ে সন্ধিয়া হ'লে আমি থিয়েটাৰত সোমাম থিয়েটাৰ সোমাই তাৰপিছত বজাৰ সমাৰ কি কি কৰোঁ কৰি থাকিম লা লাষ্টত লাষ্টত আহা সময়ত এ একাপ একাপ চাহ খাই পেলাই আমি ঘৰা ঘৰি গুচি আহিম আচ্ছা আচ্ছা তে কনফাৰ্ম হৈ থাকিল